অঁ হেল্ল' অঁ দাদা মই শান্তিপুৰৰ পৰা ক'লোঁ দৰং ইলেক্ট্ৰনিক হয়নে অঁ অঁ মই আজি এসপ্তাহমানৰ আগত যে হেডফোন এটা লৈছিলোঁ আপোনালোকৰ পৰা ব'টৰ হেডফোন বহুত ভাল লাগিছে দেই হেডফোনটো মানে মই ভবা লাগ ভবাই নাছিলো ইমান মানে ইমান ধুনীয়া বেছ চেছ বহুত ধুনীয়া তাৰ হেডফোনৰ ভাল লাগিছে চলাই মেলি অঁ আপোনালোকৰ ওচৰত বেলেগ আৰু কি কি আছে আপোনালোকে ফোন থয় নেকি ফোন অঁ অঁ অঁ মই আৰু এক এইটো মাহৰ পাছত মানে ফোন এটা ল'ম আপোনালোকৰ পৰা অঁ অঁ চাই ল'ম মানে কি লওঁ এতিয়া গৈ মেলি অঁ অঁ বাকী চব ভালেই নে অঁ অঁ অঁ অঁ ঠিক আছে থেংক ইউ